আমাৰ অঞ্চলৰ পৰ্যটনস্থলীসমূহত পৰ্যটকসকলে প্ৰধানকৈ সন্মুখীন হোৱা সমস্যাটোৱে হৈছে যোগাযোগৰ সমস্যা কাৰণ আমাৰ ঠাইবিলাকত আজিৰ পৰ্যন্ত ৰাস্তা ঘাটবিলাক ভাল নোহোৱাৰ বাবে ইয়াত গাড়ী মটৰৰ অসুবিধা হয় এই ক্ষেত্ৰত পৰ্যটকসকলে বিশেষকৈ অসুবিধাত ভোগে আৰু থাকি গ'ল বতৰৰ কথা যদি ক'বলৈ যাওঁ ইয়াত আমাৰ অঞ্চলবিলাকত হঠাতে বৰষুণ আহি যায় এতিয়া বৰষুণৰ ফলত বৰষুণৰ ফলত সেই পৰ্যটকসকলে যি ঠাইসমূহ চাবলৈ আহে তেনে ক্ষেত্ৰত সেই ঠাইসমূহলে যাব নোৱাৰে বৰষুণ বৰষুণ হোৱাৰ কাৰণে হেই ঠাই বুলিয়ে যাব নোৱাৰি আৰু তেখেতলোকৰ দিনবিলাক দিনবোৰ এনেই তেনেকৈ নষ্ট হয় আৰু থাকি গ'ল খাদ্যৰ কথা যদি ক'বলৈ যাওঁ এই পৰ্য আজি আমাৰ অঞ্চলৰ যিবিলাক পৰ্যটনস্থলীস্থলীবিলাকে আজিৰ পৰ্যন্ত এনেকুৱা কোনো ধৰণৰ ভাল হোটেল ব্যৱস্থা বা এনেকুৱা ধৰণৰবিলাক অভাৱ তো এইকাৰণে খাদ্য ব্যৱ খাদ্য প্ৰণালী এনেকুৱা ক্ষেত্ৰতো খাদ্য পাবৰ কাৰণে পটককে মানুহে খাদ্য যোগানটো নাপায় আৰু থকা ঠাই বুলি ক'লে যিবিলাক ঠাইত পৰ্যটনস্থলী সেই ঠাইবিলাকত থকা ঠাই বা এনেকুৱা ধৰণৰ কোনো কটেজ ব্যৱস্থা বা এনেকুৱা ব্যৱস্থাবিলাক নাই সেইটো কাৰণে এই সন অসুবিধাসমূহৰ সন্মুখীন হয় আৰু এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে পৰ্যটনস্থলীসমূহ উন্নতি কৰিবৰ কাৰণে ভিন্ন ধৰণৰ ভিন্ন ধৰণৰ সুবিধাসমূহ কৰিব লাগে ভিন্ন ধৰণৰ আঁচনিসমূহ তৈয়াৰ কৰিব লাগে যাতে নিজৰ অঞ্চলসমূহলৈ পৰ্যটনস্থলীসমূহ ভাল হয় সংৰক্ষণৰ পৰ্যটনস্থলীসমূহৰ যিবিলাক বস্তু এই বস্তুবিলাক যাতে সংৰক্ষণ হয় সংৰক্ষণ হোৱা বস্তুবিলাক যাতে পৰ্যট পৰ্যটকবিলাকে চাবও পাৰে তেখেতলোকে নতুন নতুন বস্তু যাতে দেখি পায় এই ক্ষেত্ৰত সদায় চৰকাৰ আৰু সেই ঠাইখনৰ সেই অঞ্চলটোৰ মানুহখিনিয়ে এই ক্ষেত্ৰত এই ক্ষেত্ৰত আগভাগ ল'ব লাগে যাতে পৰ্য পৰ্যটনৰ পৰ্যটনৰ পৰ্যটনসমূহে যাতে এই সুবিধাসমূহ যাতে পায়